মই বাইকেৰে ভ্ৰমণ কৰিব বিচৰা ভাৰতৰ কেইডোখৰমান ঠাই হ'ল মানালি লাডাখ ছিকিম আদি কাৰণ মই ভ্ৰমণ কৰি ভাল পাওঁ আৰু ভ্ৰমণ কৰা আমাৰ এটা অতি আৱশ্যকীয় কাম কাৰণ ভ্ৰমণ কৰিলে আমাৰ স্বাস্থ্য ভালে থাকে লগতে আমাৰ মনলৈ ভাল ভাল ধাৰণা আহে মনলৈ ভাল ভাল কথা আহে আৰু ভ্ৰমণ কৰাৰ ফলত আমি বিভিন্ন কথা জানিব পাৰোঁ বিভিন্ন কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত চিনাকি হ'ব পাৰোঁ তেওঁলোকৰ খাদ্যাভাস আৰু তেখেতৰ তেখেতলোকৰ সাজপাৰ আদিৰ বিষয়ে আমি জানিব পাৰোঁ বহুতো নজনা কথা শিকোঁ বহুতো নেদেখা ঠাই দেখিব পাৰোঁ আৰু বাইকেৰে ভ্ৰমণ কৰিলে আমাৰ লগত সকলো সা সঁজুলি লৈ ল'ব লাগে আৰু যদি যেতিয়া দূৰ ঠাইলৈ ভ্ৰমণ কৰা হয় তেতিয়া তাৰ বহু দিনৰ আগৰপৰাই তাৰ বাবে প্ৰস্তুতি চলাব লাগে আৰু যি ঠাইলৈ যাব লাগে তাৰ বিষয়ে আগতীয়াকৈ বিভিন্ন ধৰণৰ সামাজিক মাধ্যমৰপৰা তাৰ ওপৰত ধাৰণা আগতীয়াকৈ গ্ৰহণ কৰিব লাগে যাতে তালে যাওঁতে বা তাত থাকোঁতে মেলোঁতে একো অসুবিধাৰ সন্মুখীন নহয় আৰু আমি যেতিয়া বাইকেৰে ভ্ৰমণ কৰোঁ তেতিয়া আমাৰ লগত প্ৰয়োজনীয় আহিলা যেনেকৈ হেলমেট লৈ ল'ব লাগে আৰু বাইকখনৰ সকলো বাইকখনৰ সকলো কাগজ পত্ৰ সম্পূৰ্ণ ভালকে থাকিব লাগে যাতে বিভিন্ন কাৰণত আপোনাক যদি দৰকাৰ হয় সেইবোৰ আপুনি চাব পাৰে তাৰ উপৰিও কেতিয়াবা হঠাতে দুৰ্ঘটনাৰ সন্মুখীন হ'ব হ'লে তাৰ বাবে নিজৰ লগত ফাৰ্ষ্ট এইড বক্স লৈ ফুৰিব লাগে তাৰ উপৰিও বাইকখনৰ পলিউশ্যন আদি ঠিক থাকিব লাগে ছাৰ্ভিচিং কৰি ল'ব লাগে হেলমেট লৈ যাব লাগে আৰু নিজৰ যি চুট পৰিধান কৰি যাব লাগে যাতে আপুনি দুৰ্ঘটনাৰপৰা বাচিব পাৰে